আচ্ছা অঁ মই মানে নাছিলোঁ আউট অফ টাউন আছিলোঁ আচ্ছা কিবা কাম আছিলে নেকি অঁ সেইটোত আচ্ছা সেইটোতো পচিবল নহ'ব বৰ্তমান মানে এক্জাম চলি আছে ষ্টুডেণ্টবোৰৰ এনেই কোন তাৰিখে আছিলেনো দহ মাৰ্চত অঁ অঁ আচ্ছা আঠ তাৰিখে দেন এক্জামবোৰ অ'ভাৰ হৈ যাব কিমানজন ষ্টুডেণ্ট লাগিছিলে আচ্ছা আৰু ক'ত হ'ব এইটো ওদালগুৰিতে হ'ব ন প্ৰগ্ৰামটো আচ্ছা তাৰমানে কেনেকুৱা প্ৰগ্ৰাম বুলি ভাবিছে ৰাখিছে আপোনালোকে আচ্ছা আচ্ছা আৰু কিহেৰে লৈ যাব ষ্টুডেণ্টবোৰক অঁ আৰু বাকী মানে গোটেই দিনযোৰা কাৰ্যসূচী নেকি অঁ আৰু বাকী

আচ্ছা মানে সেইটো স্কুলতে হ'ব মানে সেইটো

আচ্ছা আচ্ছা অঁ অঁ এইটো ভাল পদক্ষেপে লৈছে আপোনালোকে হাঁ এইটো একো প্ৰব্লেম নাই লৈ যাব পাৰিব ফৰটি বা ফিফটি বুলি ক'লে ন অঁ আচ্ছা হৈ যাব বাৰু সেইটো প্ৰভাইড কৰিম আপোনালোকে মানে লৈ যোৱাটো লৈ যাবনে আহি থৈ যাব ন ষ্টুডেণ্টবোৰক আচ্ছা আৰু প্ৰগ্ৰামটো ন অঁ আচ্ছা আৰু বাকী বেলেগ কোনোবা সেয়া বিশিষ্ট শিল্পী আহিব নেকি কোনোবা আচ্ছা আচ্ছা হা হা অঁ অঁ তেনেহ'লে ষ্টুডেণ্টবোৰক আগতীয়াকৈ জনাব লাগিব যাতে সিহঁতে অলপ চলপ ৰেডি হৈ থাকিব পাৰে যিহেতু আঠ তাৰিখলৈকে এক্জামেই আছে আৰু বাকী কিবা হেল্প লাগিলে জনাব পাৰিব কিবা যদি আৰু হেল্প লাগে স্কুলৰফালৰপৰা অঁ মানে যোৱাৰ টাইমত টিচাৰবোৰকো লাগিব কেইজনমান লাগে তিনিজনমান ন আচ্ছা বাৰু সেইটো হৈ যাব আমি প্ৰভাইড কৰিম টিচাৰবোৰক অঁ আৰু বাকী কিবা আছিলে যদি আচ্ছা অঁ বাকী কিবা আৰু হেল্প লাগিলে জনাব পাৰিব আৰু ইচ্ছা কৰিলে বেলেগো যাব পাৰে নে মানে ধৰি লওক আমি যদি যাব খোজোঁ আচ্ছা আচ্ছা আচ্ছা আচ্ছা অকল আমাৰ স্কুল নে নে বেলেগ স্কুলৰপৰাও লৈছা আপোনালোকে ওদালগুৰিৰ আচ্ছা আচ্ছা অঁ ঠিক আছে বাৰু আচ্ছা ঠিক আছে বাৰু আপোনালোকে এবাৰ মোক আকৌ ফোন কৰিব মানে ৰিমাইণ্ড কৰিবৰ কাৰণে অঁ মই মানডে'ৰপৰা থাকিম মই স্কুলত তেতিয়া এদিন আপোনালোকে আহি লগ কৰিব পাৰে তেতিয়া ভালকৈ কথাবোৰ ডিচকাজ কৰিব পৰা যাব আচ্ছা ঠিক আছে হ'ব বাৰু হয় ঠিক আছে